হয় মোৰ প্ৰাথমিক শিক্ষা গাঁৱতে আৰম্ভ হয় জন্ম যিহেতু গাঁৱতে গতিকে বেচিকটো যিটো প্ৰাথমিক শিক্ষা পৰ্য্য়ায় প্ৰাথমিক শিক্ষাখিনি মোৰ গাঁৱৰ পৰাই গাঁৱতে আৰম্ভ হৈছে আৰম্ভ হয় প্ৰাথমিক শিক্ষাৰ অৱস্থাত মোৰ শিক্ষা ক্ষেত্ৰত শিক্ষাৰ ফলাফলৰ ক্ষেত্ৰত খুব বেছি উচ্চ পৰ্য্য়ায়ৰ নাছিল যেন একেবাৰে নিম্ন পৰ্য্য়ায়ো নাছিল মজলীয়াবিধৰ আছিলোঁ সৰুৰ পৰাই যথেষ্ট কষ্ট এটা অনুকূল প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে মোৰ শিক্ষা জীৱন অতিবাহিত হৈছিল যি কি নহওঁক যদিও খুব উচ্চ খাপৰ বা তেনেকুৱা খুব উন্নত মানৰ এটা ফলাফল লাভ কৰা নাছিলোঁ যদিও প্ৰাথমিক পৰ্য্য়ায়ৰ দেওনাখিনি মোৰ প্ৰায় পঞ্চম শ্ৰেণীলৈ প্ৰথম

এক ম স্থানতেই মোৰ প্ৰতিটো শ্ৰেণীত লাভ হৈছিল মই প্ৰথম স্থানেই দখল কৰিছিলোঁ ইয়াৰ পিছতে মোৰ প্ৰথম পৰ্য্য়ায় শিক্ষা গাঁৱত প্ৰায় ক্লাছ চিক্সমানলৈ সাং কৰাৰ পিছত মই ঘৰুৱা পৰিস্থিতি সাপেক্ষে টাউনলৈ যাব লগা হয় মই টাউনৰ এখন হাইস্কুলৰ নাম লগাওঁ ক্লাছ চেভেনৰ পৰা আৰু সেই ক্লাছ চেভেনৰ পৰাই মোৰ শিক্ষা জীৱন টাউনত আৰম্ভ হয় চহৰৰ এটা পৰিৱেশত আৰু

চহৰতেই মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা চহৰৰ সেই হাইস্কুলখনতেই হাইস্কুল শিক্ষান্ত তথা প্ৰৱেশিকা পৰীক্ষা অৱতীৰ্ণ হওঁ আৰু খুব ভালকৈ হেৰি নহ'লেও পৰীক্ষা ফলাফল মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সমৰ্থ হওঁ তাৰপিছতেই টাউনৰে আমাৰ মৰিগাঁও জিলাৰ জিলা মহাবিদ্যালয় মৰিগাঁও মহাবিদ্যালয়ত মই হাই চেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত নাম লগাওঁ হাই চেকেণ্ডেৰী লেভেলতো ঠিক একেদৰে চূড়ান্ত পৰীক্ষাত মই দ্বিতীয় বিভাগতে উত্তীৰ্ণ হ'লোঁ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ মই উক্ত কলেজৰে কলেজতে ডিগ্ৰীত নাম লগাওঁ বি এত অনা বি এত মই লজিকচ এণ্ড ফিলচফিত মেজৰ লওঁ দুহেজাৰ এক চনত মই মেজৰসহ বি এ পৰীক্ষাত বি এ ফাইনেল পৰীক্ষাত উত্তীৰ্ণ হওঁ দুহেজাৰ এক চনত তাৰপিছতে মই আমাৰ জনগোষ্ঠীয় সংগঠন বিলাকৰ এক আন্দোলনমুখী প্ৰক্ৰিয়াত জড়িত হৈ যাওঁ আমাৰ তিৱা মধ্য অসমত তিৱা জনগোষ্ঠী তিৱা ছাত্ৰ সন্থাৰ তিৱা যুৱ ছাত্ৰ পৰিষদ এনেকুৱা মানে যিখিনি জাতীয় সংগঠন আছিল তেওঁলোকে মোৰ ওচৰত আহি জাতীয় জনগোষ্ঠী সংগ্ৰামটোত জড়িত হোৱাৰ কাৰণে উৎসাহিত কৰে বহুতো জাতিটোৰ সমস্যাৰ কাৰণে কিছুমান হেৰি এই ক্ষেত্ৰত মোক জনগোষ্ঠীয় নেতাসকলে মোৰ তেওঁলোকৰ লগত কাম কৰাৰ কাৰণে মোক অনুপ্ৰাণিত কৰে আৰু লগতে মই গোটেই জনগোষ্ঠীয় যিখিনি দাবী যিখিনি সমস্যা এইবিলাকৰ কিছু অধ্যয়ন কৰি তেওঁলোকৰ লগত পৰ্য্য়ালোচনা কৰি মই দুহেজাৰ এক চনৰ পৰা মই তিৱা ছাত্ৰ সন্থাত জড়িত হওঁ জড়িত হৈ আৰু পিছতে ঠিক এবছৰ পিছত মই তিৱা জন জনগোষ্ঠীটো নেতৃত্ব লওঁ এ জি এচ হিচাপে তাৰপিছত ক্ৰমান্বয়ে জি এচ হ'লোঁ দুহেজাৰ তেৰ চনত দুহেজাৰ পাঁচ চনত মই এটা বিশেষ জীৱনত এটা সাংঘাটিক ধৰণৰ ঘটনা ঘটি যায় মই হাইস্কুলৰ তেতিয়া অসমত মানে বেকলগ পষ্টবিলাক দিছিলে হাইস্কুলৰ মই দুহেজাৰ পাঁচ চনত তেতিয়া বেকলগ পষ্টত আমাৰ মৰিগাঁও জিলাৰ এঘাৰটা পষ্টৰ এগেইনষ্টত আমাৰ এডভাৰটাইজ দিছিল আগতে ইণ্টাৰভিউ হৈছিলে মই এই দুহেজাৰ পাঁচ চনৰ সেই বেকলগ পষ্টত মই চিলেক হৈছিলোঁ আমাৰ যিটো ডিষ্টিক লেভেলৰ যিটো চিলেকশ্যন হয় ডিষ্টিক লেভেল অ ডি যিটো চিলেকশ্যন ইণ্টাৰভিউ পাতি চিলেকশ্যন কৰিছিলে তাতে মই দুহেজাৰ এঘাৰ চনত মই চিলেক্ট হৈছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ যদিও জিলাৰ পৰাই গোটেই প্ৰচেছখিনি গৈ মানে ফাইলবিলাক পঠোৱা হ'ল দিছপুৰলৈ কিন্তু সেই সময়তে বিধানসভাৰ ইলেকশ্যনৰ কাৰণে অধিসূচনা জাৰি হ'ল লগে লগে গোটেই পচখিনি পেণ্ডিং হৈ ৰৈ গ'ল তাৰপিছত যদিও সেই পচখিনি দিয়া হ'ল কিবা কাৰণত তাতে খেলিমেলি এটা লাগিল উচ্চ লেভেলত আই এচবিলাক চেঞ্জ হ'ল আৰু কি বিসংগতি হ'ল নাজানোঁ গোটেই যিখিনি চিলেক্টশ্যন লিষ্টটো মানে কিবা সালসলনি ঘটি মোৰ লগতে চাৰিজনমানৰ নাম তাৰপৰা কৰ্তন হ'ল আৰু বেলেগ নতুন চাৰিজনক তাতে ইনক্লোড কৰা হ'ল সেই লিষ্টত চিলেকশ্যন দুৰ্ভাগ্যক্ৰমে আমি চাৰিজন বঞ্চিত হ'লোঁ ইয়াত বহুত দুৰ্নীতি বা কিবা যি অনিয়ম হোৱা বুলি আমি পিছত গম পাওঁ পাইছিলোঁ বা পালোঁ কিন্তু তথাপিও আমি সময়ত একো কৰিব নোৱাৰি যেতিয়া লিষ্টবিলাক সেই লিষ্টবিলাকৰ সেই অনুসৰি যেতিয়া এপইণ্টমেণ্ট লেটাৰ ভগাই দিছপুৰত সেই সময়ত শিক্ষামন্ত্ৰী ৰিপুণ বৰাদেৱ আছিলে তেতিয়া মানে সেই যিটো শেষত মানে নতুন যিখন লিচ হ'ল সেই লিচখন মতেই এপইণ্টমেণ্ট লেটাৰবিলাক চৰকাৰে বা বিভাগে ভগাই দিলে উপায় নাপায় আমি হাইকৰ্টৰ ওচৰ চাপিছিলোঁ কিন্তু বহুতে হাইকৰ্টৰ মানে লাগি লাগি পিছত মানে নিজেও অকলশৰীয়া হ'লোঁ বাকী কিজনেও মানে কেচ দিও নাইকিয়া হ'ল আৰু বিশেষ উকিলজনো আমি বেকলগৰ ওপৰত তেনেকুৱা ভাল অভিজ্ঞ উকিল নাপালোঁ পিছত কেচটো মানে আমি নিজে সাৰি দিব লগা নিচিনা হ'ল এনেকুৱা পৰ্য্য়ায় তেনেকেই মোৰ সেই দুহেজাৰ পাঁচ চনৰ সেই সময়ৰ মানে চাকৰি পাবলগীয়া হেৰিটো পৰা মই বঞ্চিত হৈছিলোঁ তাৰপিছত এনেকেই পিছৰ পৰ্যায়ত সেই সংগঠনৰ লগতে জড়িত হৈ সংগ্ৰামী জীৱন এটা মানে অতিবাহিত কৰিছিলোঁ জাতি জনগোষ্ঠীসকলৰ লগত ৰাইজৰ সহ ওচৰ চাপিছিলোঁ জনগোষ্ঠীয় ৰাইজৰ জনগোষ্ঠী সমাজৰ লগত বহু কথাই বহু নতুন শিক্ষা নতুন অভিজ্ঞতা এটা তাৰপৰা লাভ কৰিছিলোঁ সংগ্ৰামী জীৱনৰ এনেকৈ

সবল নেতৃত্ব দি আমি আগুৱাই লৈ গৈছিলোঁ দুহেজাৰ এক চনৰ পিছৰ পৰাই পোন্ধৰ চন মানলৈকে দুহেজাৰ পোন্ধৰ চনৰ পিছতে এক ৰাজ মৰিগাঁও মধ্য অসমৰ বুকুত এক ৰাজনীতি চিন্তাধাৰাত নতুন এটা ধাৰা আহিছিল আমাৰ তিৱা যিখন কাউঞ্চিল তিৱা কাউঞ্চিলৰ চি এম মহোদয় তেওঁ তেওঁক লৈ যিটো নতুন এটা ৰাজনীতিক আমাৰ সূত্ৰপাত হৈছিল মৰিগাঁও জিলাত সেই অনুক্ৰমে জাতি জনগোষ্ঠীয় নেত্ৰীসকলৰ আলোচনামৰ্মে আমি কিছু পোনপটীয়াকৈ নহ'লেও পৰোক্ষভাৱে আমি একাঁজলি পৰিক্ৰমাত জড়িত হৈ পৰিছিলোঁ

জড়িত হৈ মই দুহেজাৰ সোতৰ চনত টেট পাছ কাৰি থৈছিলোঁ দুহেজাৰ

টেট শিক্ষক হিচাপে এল পি স্কুলত মই নিযুক্তি পাইছিলোঁ